বৰ্তমান পৰিস্থিত বিজ্ঞাপন আৰু অধিক লোকক ঢুকি পোৱা কিছুমান উপায় হ'ল মোবাইল ফোনটো মোবাইল ফোনটোৰ দ্বাৰাই আমি বিভিন্ন বিজ্ঞাপন

ঢেৰ নানান ৰকমৰ বিজ্ঞাপন আছে তাৰ মাজতে মই বিশেষকৈ বেছি ভাল পাওঁ আমাৰ অসমীয়া সমজৰ শিপিনীৰ কিছু কথা যেনে মেখেলা চাদৰ পৰা ধৰি লৈ সকলোঁ ধৰণৰ বিজ্ঞাপনবোৰ দি থাকে গতিকে সেই বিজ্ঞাপনটোৰ প্ৰতি মই নিজেই উপভোগী চাই ভাল পাওঁ সেই বিজ্ঞাপনটোয়েই মোৰ অতিকৈ প্ৰিয়